আমাৰ অঞ্চলত থকা কিছুমান ফটোগ্ৰাফাৰ নাম গগৈ মানিক মজুমদাৰ ভাৰগৱ নাথ টিংকু সেইকেইজন ফটোগ্ৰাফাৰ ভাল নাম কৰি আছে আমাৰ অঞ্চলৰ আৰু সিহঁত আমাৰ অঞ্চলৰ এক প্ৰকাৰ গৌৰৱো হয় যিহেতু আৰু তাৰে ভিতৰত এজন ফটোগ্ৰাফাৰ নিজৰ ষ্টুডিঅ' লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি লৈছে লখিমপুৰতে তেওঁলোকৰ বৰ্তমান সময়ত যিহেতু ফটোগ্ৰাফী পূৰা জনপ্ৰিয় হৈ আছে আৰু প্ৰত্যেকৰে বাবে স্মৰণীয় দিন হিচাপে ধৰি ৰাখিব বিচাৰে আৰু এই মাধ্যমৰ জৰিয়তে ধুনীয়াকৈ নিজৰ ভাল লগা সময়খিনি ধৰি ৰাখিব পাৰিছে সিহঁতে তাৰে এজন কেনেকৈ আগবাঢ়িছে বুলি ক'লে আৰু আজিৰ স্থান কেনেকৈ পাইছে বুলি ক'বলৈ হ'লে সি প্ৰথম গুৱাহাটীত পঢ়িছিলে মানে প্ৰশিক্ষণ লৈছিলে ফটোগ্ৰাফিৰ ওপৰত নিকি বৰা ইনষ্টিটিউটত তেওঁ ফেশ্বন ইনষ্টিটিউট ফটো ফটোগ্ৰাফী তেতিয়াৰ পৰা তাত শিকিছিল আৰু তাক মোৰ নিজৰে এজন দাদা গগৈ সি ইঞ্জিনিয়াৰিং কৰি থাকোঁতে সেই ফটোগ্ৰাফিটোৰ নিজৰ বিষয় হিচাপে লৈ আৰু পিছত সেইটো এটা হবি আৰু তাৰ জীৱিকা হিচাপে পেচা হিচাপেও লৈছিলে আৰু তাৰ ফটোগ্ৰাফী ফটোসমূহ খুব ভাল আৰু খুব ভাল হয় সেই ফটোসমূহ এই ফটো মৰাৰ পৰা ধৰি এলবাম ভিডিঅ' আদি কৰি দিয়ে সেই পেজ তাৰ পেজো আছিলে য়েল্ল' বাটাৰফ্লাই বুলি এটা পেজ আছিলে যিটো প্ৰায় চিনি পায় বহুতে চিনি পায় আৰু তাহাঁতৰ সেই ফটোগ্ৰাফীৰ মাধ্যমেৰে যিহেতু জন্মদিন বিয়া অন্নপ্ৰসন্ন আদি উৎসৱসমূহ তেওঁলোকে সেই ফটোগ্ৰাফীৰ মাধ্যমৰ জৰিয়তে ধৰি ৰাখিব পাৰিছে আৰু এইটো এটা সকলোৰে বাবে এটা ভাল মুহূৰ্ত হয় সেই মুহূৰ্তসমূহ এই বৰ্তমান এই এনেই সুবিধাৰ পৰা লাভ কৰিব পাৰিছে বাবে খুবেই ভাল হয় আৰু সেই মই যাৰ বিষয়ে কৈ আছোঁ সেইজনো আজিৰ এই স্থানত পাবলৈ সক্ষম হৈছে আৰু নিজৰ ভাল লগা বিষয়টো যেতিয়া নিজৰ ভাল লগা এটা বস্তু যেতিয়া নিজে সদায় খুব ভালেই হয় এতিয়া বৰ্তমান সময়ত খুব জনপ্ৰিয় হৈ আছে আৰু আমাৰ এই অঞ্চলৰ বাবে সিহঁতে চবেই চিনি পায় ভালকৈ ভালকৈ হৈ আছে আৰু তেওঁলোকৰ দ্বাৰা বৰ্তমান নৱ প্ৰজন্মৰ যাৰ ফটো মৰা বা ভিডিঅ' কৰা চখ আছে তেওঁলোকে তাত গৈ প্ৰশিক্ষণ ল'ব পাৰে